আমাৰ গাঁৱত কিছুমান ধৰ্মীয় অনুষ্ঠান আছে তাৰ ভিতৰত মহ খেদা আপোনাৰ যেনে মহ খেদা আৰু সেই ওজা পালি ওজা পালি মহ ওজা পালি হ'ল কিছুমান হেৰি যেনে আমি পূজা পার্বণ কৰিলেও ওজা পালি নহ'লে নচলে যেনে মনসা পূজা দুৰ্গা পূজা লক্ষী পূজা কালি পূজা আদি আদি পূজাত ওজা পালি লাগিবই তাত কিছুমান ভাৱৰীয়া থাকে ভাৱৰীয়া আমি দৰ্শকে চাই থাকোঁ আৰু হাঁহি থাকোঁ যেতিয়া সেই ওজাৰ তাৰ তেখেতক পূজা কৰি থাকিব তাৰ মাজতে মেইন ওজাটোৱে ভাৱৰীয়াটোৱে তাৰ মানে ওজাটোৱে গেইম ধেমালিৰ সুৰেৰে ৰাইজক আকৰ্ষণ কৰে আৰু সেই আকৰ্ষণৰ জৰিয়তে মানুহখিনি গোটেই সেই ওজাপালি চাই বহুত ভাল পাই হাঁহি ধেমালিৰে সেই পূজাটো উৎসৱটো পালন কৰা হয় মহ খেদা হ'ল আমাৰ এটা পৰম্পৰা উৎসৱ আঘোণৰ মাহৰ পূৰ্ণিমাৰ দিনা আমি মহ খেদিব আমাৰ ঘৰৰ সকলোৰে তাৰ মানে চোতালে চোতালে মহ খেদিব আহে এইটো পূৰ্বৰ পৰাই নিয়মটো চলি আহিছে সেই নিয়মটো যেনে অ' হৰি মহহো মহ খেদবা টকান লো মহে বোলে মল্লো দে টাপুল পোলা খালোঁ দে এনেকৈ তাৰ মানে ল'ৰা ছোৱা ল'ৰাবিলাকে ঘৰে ঘৰে আহি মহ খেদে আৰু দান দক্ষিণা গৃহস্থই দিয়ে তেনেকৈয়ে ম'হ খেদা উৎসৱ টো পালন কৰা হয়